বাইদেউ বহিছে অঁ এই অঁ এই আমাৰ চতিয়াত মানে আপোনাৰ আকৌ চিল্কৰ দোকানটো বহুত শুনি আছোঁ যে সেইকাৰণে আপোনাৰ দোকানতে আহিছোঁ আৰু এই মোৰ ছোৱালীজনীৰ বিয়া যে সেইকাৰণে আহিছিলোঁ কি কেনেকুৱাকৈ দাম চাওঁ বুলি এই মেইন ছেটৰ দাম কেনেকৈ মেইন ছেটবিলাক অঁ অঁ আকৌ মুগা কম্ কমাব আৰু ইমান দামটো নক'ব আৰু আপোনাৰ দোকানত ভাল মাল আছে বুলি আহিছোঁ অঁ এই মেইন চ্যুটবিলাকৰ দামবিলাক পোন্ধৰ হাজাৰ বুলি কৈছে কিছু কমাব

হেৰি নহয় কি মুগাৰবিলাক এই মুগাৰটো কেনেকৈ এইটো মুগাৰটো কেনেকৈ এই পাঁচ হেজাৰটো নালাগে বহুত দাম হ'ল নহয় এইটো পাঁচ হেজাৰটো এইটোতো কাপোৰতো এতিয়া কিমান দাম আৰু বেলেগ এই এই এইখিনি খোলাচোন এই বেলেগ যোৰ এই কটনৰ চিল্কৰবিলাক তুলাচোন

অঁ সেইকেইটাও লাগিব নহয় নোৱনি কাপোৰ লাগিব সেইকেইটাও দিয়ক